আমাৰ সমাজত নৃত্যই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা বিভিন্ন অনুষ্ঠান আছে যেনে অসমৰ আটাইতকৈ উল্লেখযোগ্য উৎসৱ বিহু অতি উৎসাহেৰে পালন কৰা হয় বিহু নৃত্যৰ দৰে পৰম্পৰাগত নৃত্য পুৰুষ মহিলা উভয়ৰে পৰিৱেশন কৰি আনন্দ সমৃদ্ধি নতুন বছৰৰ আগমনৰ প্ৰতীক নৃত্যবোৰ হৈছে সম্প্ৰদায়ৰ মনোভাৱ আৰু প্ৰকৃতিৰ প্ৰতি কৃত্যজ্ঞতা প্ৰশাসৰ এক উপায় এই উৎসৱত যেনে মাঘ বিহু শস্য চপোৱাৰ বতৰ উপলক্ষে পৰম্পৰাগত নৃত্যৰে পালন কৰা হয় য'ত বিহু নৃত্য আৰু অসমৰ পৰা উৎপত্তি হোৱা শাস্ত্ৰীয় নৃত্য সত্ৰীয়া কে ধৰি পৰম্পৰাগত নৃত্যৰে পালন কৰা হয় প্ৰচুৰতাৰ আনন্দ আৰু মাটিৰ সৈতে সমাজৰ সংযোগ প্ৰকাশৰ উপায় মাঘ বিহুৰ প্ৰায় একে সময়তে উদযাপন কৰা সংক্ৰান্তিত বিহুৰ দৰে লোকনৃত্য আৰু অন্যান্য আঞ্চলিক নৃত্য জড়িত হৈ থাকে শস্য চপোৱা আৰু কৃষি সমাজক সন্মান জনাই এই নৃত্যসমূহ পৰিৱেশন কৰা হয় অসমীয়া হিন্দুসকলৰ বাবে এক উল্লেখযোগ্য ধৰ্মীয় উৎসৱ হৈছে দুৰ্গা পূজা দুৰ্গা পূজাৰ সময়ত দেৱী দুৰ্গাৰ সন্মানত পৰম্পৰাগত নৃত্য প্ৰদৰ্শন কৰা হয় নৃত্যত প্ৰায়ে উদযাপনৰ অংশ হিচাপে বিহু নৃত্যৰ লগতে ভক্তিমূলক সংগীত আৰু নাটক অন্তৰ্ভুক্ত কৰা হয় ভগৱান শ্ৰীকৃষ্ণৰ পূজাৰ বাবে উৎসৰ্গিত এক উৎসৱ হৈছে ৰাস মহোৎসৱ পৰম্পৰাগত ৰাস নৃত্য য'ত মানুহে এটা কেন্দ্ৰীয় বিন্দুৰ চাৰিওফালে বৃত্তাকাৰ গতিৰে নৃত্য কৰে ই হৈছে কৃষ্ণ আৰু ৰাধাৰ প্ৰেম ভক্তি চিৰন্তন বন্ধনৰ উদযাপন অসমৰ বড়োসকলে উদযাপন কৰা বৈচাগু বসন্তৰ উৎসৱ আৰু বড়ো নৃত্য উদযাপন এক অপৰিহাৰ্য অংগ বাগৰুম্বা নৃত্যৰ দৰে পৰম্প পৰম্পৰাগত নৃত্যই জনগোষ্ঠীটোৰ প্ৰকৃতিৰ সৈতে সম্পৰ্ক প্ৰদৰ্শন কৰে অসমীয়া নৱবৰ্ষ বহাগ বিহু ভৱিষ্যতে উদযাপনেৰে উদযাপন কৰা হয় আৰু বিভিন্ন সামূহিক সমাৱেশত বিহু নৃত্য পৰিৱেশন কৰা হয় শস্য চপোৱাৰ বতৰ আৰু বসন্তৰ আগমনৰ উদযাপনৰ বাবে পৰম্পৰাগত সাজ পোচাক পৰিধান কৰি মানুহে দলবদ্ধভাৱে নাচে অসমীয়া বিয়াত বিহুৰ দৰে পৰম্পৰাগত নৃত্য উদযাপন অংশ হিচাপে দৰা কইনাৰ পৰিয়ালে পৰিবহন কৰে নৃত্যবোৰ আনন্দ আৰু সামাজিক ঐক্যৰ প্রতীক প্ৰায়ে সমগ্ৰ সমাজকে জড়িত কৰি ৰাখে সত্ৰীয়া ভাৰতৰ আঠটা ধ্ৰুপদী নৃত্যৰ ভিতৰত অন্যতম আৰু ই অসমৰ ধৰ্মীয় উৎসৱ আৰু সাংস্কৃতিক অনুষ্ঠান গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে সত্ৰ আৰু সামূহিক অনুষ্ঠানত হিন্দু পৌৰাণিক কাহিনীৰ পৰা বিশেষকৈ ভগৱান বিষ্ণু আৰু কৃষ্ণৰ সৈতে জড়িত কাহিনী বৰ্ণনা কৰিবলৈ এই নৃত্য পৰিৱেশন কৰা হয় অসম চাহ মহোৎসৱত অসমৰ চাহ সংস্কৃতিৰ চহকী ঐতিহ্যক উদযাপন কৰা হয় এই উৎসৱৰ সময়ত অঞ্চলটোৰ সাংস্কৃতিক বৈচিত্ৰ্য প্ৰদৰ্শনৰ লগতে অসমৰ ঐতিহ্যক উদযাপনৰ বাবে জনসাধাৰণক একত্ৰিত কৰি বিহু সত্ৰীয়া আৰু লোকনৃত্য আদি পৰম্পৰাগত নৃত্য প্ৰদৰ্শন কৰা হয় এই অনুষ্ঠান আৰু উৎসৱত নৃত্য কেৱল মনোৰঞ্জনৰ এক প্ৰকাৰেই নহয় অসমৰ সাংস্কৃতিক পৰিচয় পৰম্পৰা সম্প্ৰদায়িক সমৃতিৰ সম্প্ৰীতিৰ গভীৰ প্ৰকাশ